হেৰা শুনাচোন শুনা এই যোৱা দহ দিনৰ আগতেই মই এমেজনত এখন শ্বল অৰ্ডাৰ দিছিলোঁ নহয় শ্বলখন আহি পালেহি মই তোমাক কোৱাই নাছিলোঁ ইমান ধুনীয়া জানানে শ্বলখন একদম চফ্ট একেবাৰে আৰু মই যিটো কালাৰ দিছিলোঁ মোৰ মানে একদম ফেভাৰেট কালাৰ হৈছে অৰেঞ্চ কালাৰ মই অৰেঞ্চ কালাৰ অৰ্ডাৰ কৰিছিলোঁ আৰু অৰেঞ্চ কালাৰে আহিছে জানানে মানে একদম মিক্স কৰা নাই তেওঁলোকে কালাৰটো আৰু মানে শ্বলখন ইমান চফ্ট নহয় লৈ মানে কেনেকুৱা ধুনীয়া লাগিছে আৰু অৰেঞ্জত অকণমান অকণমান ব্লেক মানে প্ৰিণ্ট আছে খুব ধুনীয়া লাগিছে জানানে তোমাক দেখুৱাই নাছিলোঁ আজি চোৱাচোন চোৱা ইমান ধুনীয়া লাগিছে শ্বলখন তুমি কেনেকুৱা পাইছা বাৰু ভাল লাগিছে নিশ্চয়